মোৰ প্ৰিয় ঋতু বসন্ত সকলো অসমীয়াই বসন্ত ঋতুত সাত দিন ৰঙালি বিহু উদযাপন কৰে গৰু বিহু মানুহৰ বিহু গোসাই বিহু তাঁতৰ বিহু চেৰা বিহু এনেকৈ সাত দিন উলহ মালহেৰে সকলো অসমীয়াই বিহু উদযাপন কৰে গৰুৰ বিহুৰ দিনা গৰুক গা ধুওৱা হয় সকলো গাঁৱৰ ৰাইজে নৈ পাৰলৈ সকলো গৰু লৈ গৈ গৰুখিনি প্ৰথমে মাহ হালধিৰে গা ধুৱাই তাৰ পিছত গৰুসকলক লাও বেঙেনা তিতা কেৰেলা বেঙেনা আদিৰে চাট বনাই তেওঁলোকক ছটিওৱা হয় তাৰ ওপৰতে মাখি পাত দীঘলটি পাতেৰে গৰুৰ গাত কোবোৱা হয় যাতে তেওঁলোক সিহঁত সদায় অন্যান্য মহ মাখি ডাহৰ পৰা সুৰক্ষিত হৈ থাকে ৰাতি সন্ধিয়াৰ সময়ত জাক দিয়া হয় আৰু নতুন পঘাৰে গৰুক বন্ধা হয় গতিকে গৰু বিহু সকলো অসমীয়াৰে এটা অতি গুৰুত্বপূৰ্ণ উৎসৱ তাৰ পিছতে মানুহৰ বিহু মানুহৰ বিহুৰ দিনা সৰুৱে বয়োজ্যেষ্ঠজনাক সেৱা কৰে সকলোৱে মিলি আনন্দৰে এসাজ খায় পিঠা পনা বনোৱা হয় আলহি অতিথি আহে নিজৰ নিজৰ পৰিয়ালবৰ্গ লৈও সকলো ফুৰিবলৈ যায় তাৰোপৰি আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল সেই বসন্ত ঋতুতে মানুহে ঘৰে ঘৰে হুঁচৰি গায় নাম গায় মানুহৰ বিহুটোক অতি উলহ মালহেৰে আদৰে তাৰ উপৰিও তাঁতশালৰ বিহু গোসাই বিহু চেৰা বিহু এইদিনকেইটাতো মানুহে ঘৰে ঘৰে হুচৰি গাই উলহ মালহেৰে পালন কৰে শেষত সকলোৱে মিলি খানা খাই নতুবা হুঁচৰি গোৱাৰ পইচাৰে কিবা এটা মূল্যবান সামগ্ৰী কিনি সমাজৰ মংগলৰ অৰ্থে ব্যৱহাৰ কৰে তদুপৰি বসন্ত এইকাৰণে প্ৰিয় বসন্তত ন কুঁহিপাত মেলে প্ৰকৃতি য়ে নিজৰ ৰং সলায় আৰু এটা সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ সৃষ্টি হয় সেইটো কাৰণে বসন্ত মোৰ প্ৰিয় ঋতু